হয় মোৰ নাম ভায়লিনা বৰপাত্ৰ গোহাঁই মোৰ দেউতাৰ নাম খগেন বৰপাত্ৰ গোহাঁই আৰু মাৰ নাম ভাৰতী বৰপাত্ৰ গোহাঁই মোৰ এজন দাদাও আছে মই বৰ্তমান লক্ষীমপুৰ বালিকা মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি আছোঁ বৰ্তমান মই পঞ্চম ষান্মাসিকৰ ছাত্ৰী মই পঢ়াৰ লগতে গান শুনি ভাল পাওঁ আৰু সাজ সজ্জা কৰি বহুত বেছি ভাল পাওঁ মই নিজেও বেছি সাজ সজ্জা কৰি ভাল পাওঁ আৰু আনকো সজাই ভাল পাওঁ এই ধৰক এতিয়া ওচৰতে তোলনী বিয়া এখন হওক বা ফটোশ্বুট কৰিবলৈও হওক মোকেই মাতে তোলনী বিয়াত যেতিয়া কইনাগৰাকীক সজাবলগীয়া হয় তেতিয়া ময়ে সজাওঁ তোলনী বিয়াত যেতিয়া ছোৱালীজনীক খোপা হওক বা মেখেলা চাদৰ পিন্ধাবলৈ ময়ে যাওঁ আগবাঢ়ি মই মানে খুব বেছিয়ে ভাল পাওঁ লোকক সজাই আজিকালি বিভিন্ন ধৰণৰ চুলি ডিজাইন কৰিব পাৰি লগতে খোপাও বান্ধিব পাৰি বেনী গুঠিব পাৰি বিভিন্ন ধৰণৰ ফুল লগাব পাৰি আৰু মেখেলা চাদৰো বিভিন্ন ধৰণে পিন্ধিব পাৰি বিভিন্ন মানে ধৰণ আছে আজিকালি পিন্ধাৰ বৰ্তমান যুগ আৰু মই গান শুনাত বহুত বেছি ভাল পাওঁ গান শুনি বহুত বেছি ভাল পাওঁ গান শুনি বিশেষকৈ মই অসমীয়া গানৰ ভিতৰত মই জুবিনদাৰ গান বেছি ভাল পাওঁ আৰু হিন্দী গানো বহুত বেছি ভাল পাওঁ যিবোৰ ৰোমেণ্টিক মানে অকণমান সেইবোৰ বেছি ভাল পাওঁ কিয়নো ৰণবী ৰোমেণ্টিক গানবিলাক শুনিলে মোৰ মনটো বহুত বেছি ভাল লাগি যায় বিশেষকৈ ৰোমেণ্টিক গানৰ ভিতৰত মই অৰিজিত সিঙৰ গান বেছি ভাল পাওঁ অৰিজিত সিঙৰ গান শুনাৰ লগতে আৰু যেনে আৰু পাঞ্জাবী গান হওক নেহা কক্কৰ টনি কক্কৰ সেনেকুৱা গায়কৰ গান শুনি বেছি ভাল পাওঁ সেইয়াই আৰু মই ভাল পোৱা কামৰ ভিতৰত